অঁ হেল্ল' অঁ দাদা এইটো মিশ্ব' অফিচত লাগিছেনে নাই বাৰু অঁ দাদা মই মানে আপোনাৰ কমপ্লেইন এটা আছিলে অঁ আপোনালোকে যে কাজিৰঙা ইউনিভাৰ্ছিটিত পাৰ্চেল দিবলৈ অহা দেদাজন তেওঁ মানে আমাৰ পাৰ্চেলসমূহ যিসমূহ পাৰ্চেলত পে'মেণ্ট আগতীয়াকৈ কৰা থাকে প্ৰিপেইড পাৰ্চেল হয় অঁ সেই পাৰ্চেলখিনি মানে আমাক অ' টি পি বিচাৰে আৰু গেটত ৰাখি যাম বুলি কৈ পেলাই মানে আমা পাৰ্চেলবোৰ গেটত নৰখাকৈ গুচি যায় অঁ সেনেকুৱা মানে বাৰে বাৰে হৈ আছে আপোনাৰ আমাক ইউনিভাৰ্ছিটিৰপৰা চাৰে বাৰমানত ওলাবলৈ দিয়ে তাতকৈ দেদাজন আগতেই আহে আৰু আমাক কয় অ' টি পিটো দিয়ক মোৰ ৰখিব সময় নাই বহুত পাৰ্চেল আছে আপোনালোকৰ পাৰ্চেলসমূহ আমি ওচৰত থকা দোকানত বা গেটৰ ওচৰতে ৰাখি যাম বুলি কয় তো আমি অ' টি পিটো দি দিওঁ তেওঁ মানে আপোনাৰ অ' টি পিটো লৈ পাৰ্চেলটো নিদিয়াকৈ মানে বাৰে বাৰে গুচি যায় অঁ আৰু তেখেতে মানে পাৰ্চেল যদি আমাক পে'মেণ্ট কৰা নাথাকে তেওঁ পাৰ্চেলটো অনা পিছত আমি পে'মেণ্ট কৰিবলৈ লওঁ তাৰপৰা আমি মানে আমাৰ ওচৰত হাতত যদি খুচুৰা নাথাকে তেওঁ আমাক মানে খুচুৰা ৰিটাৰ্ণ কৰিবলৈ মন নকৰে পইচাটো ঘূৰাই দিবৰ সময়ত তেওঁ কয় যে পিছত মিলাই লবা সিটো মিলাই লবা কিন্তু আমাৰ ওচৰত যেতিয়া এটকা দুটকা কম থাকে তেওঁ মানে সেইটো নামানে তেতিয়া আমি এটকাৰ কাৰণে আমি তেওঁক দহটকা দি পঠিয়াব লগা হয় আৰু তেওঁ মানে পাৰ্চেল বহুতকেইটা পাৰ্চেল মোৰ ভাগৰ পাৰ্চেলে আপোনাৰ এনেকৈ মানে গেটত দিম বুলি কৈ পেলাই নিদিয়াকৈ বাৰে বাৰে পাৰ্চেলটো লৈ গুচি যায় অঁ তাৰবাবে আপোনালোকে কিবা এটা ব্যৱস্থা কৰিবচোন মানে মোৰ বহুত তেনেকৈ লষ্ট হৈ গৈছে বাৰে বাৰে পাৰ্চেল দিওঁ অ' টি পি বিচাৰে দি দিওঁ গেটত ৰাখিম বুলি কৈ পেলাই পাৰ্চেলটো নাৰাখি গুচি যায় অঁ আপোনালোকে কিবা এটা ব্যৱস্থা কৰিব নহ'লে মানে আমি আইনৰ ওচৰলৈ যাবলগীয়া হ'ব কাৰণ বাৰে বাৰেতো এনেকুৱা নহয় আৰুতো মানে আপোনালোকৰ পাৰ্চেলবোৰ ভাল পাওঁ তো সেইটো কাৰণে আমি অৰ্ডাৰ দিওঁ এতিয়া মিশ্ব'ৰপৰা আমি ফ্লিপকাতৰ্টো অৰ্ডাৰ দিব পাৰোঁ কিন্তু মিশ্ব'ৰ পাৰ্চেলবোৰ আমি ভাল পাওঁ তো মিশ্ব'ত অৰ্ডাৰ দিওঁ কিন্তু এই দাদাজনে পাৰ্চেল দিয়া মানুহজনেই মানে এনেকুৱা বিহেব কৰে অঁ তো আপোনালোকে তাৰবাবে আপোনালোকে কিবা এটা ব্যৱস্থা ল'ব পাৰিব নহয় অঁ ঠিক আছে দাদা থেংক ইউ দেই হ'ব দিয়ক অঁ